চৰকাৰী আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য সেৱাৰ মানদণ্ড বেয়া নহয় ভাল কিন্তু এনেকুৱা হয় ধৰক এখন চৰকাৰী হস্পিটেলত গৈছোঁ তাত এনেকুৱা ধৰণে মানুহৰ ভিৰ থাকে কিছুমান মানুহে মানে ভিৰত লাইনত থাকোঁতে থাকোঁতেই তেওঁলোকৰ কেতিয়াবা অৱস্থাটো খুব বেয়া হৈ যায় কেতিয়াবা মৃত্যুমুখত পৰাও দেখা যায় তো সেইকাৰণে বহুত মানুহে এনেকৈ কৰে পচন্দ কৰে এনেকুৱাকৈ প্ৰাইভেটত গ'লে যেন সোনকাল হ'ব আৰু তাত কামবিলাক ভালদৰে হ'ব লগে লগে কামবোৰ কৰি তেওঁ চিকিৎসাটো ভালদৰে পাব এনেকুৱা নিচিনা কিন্তু ব্যক্তিগত হস্পিটেলতকৈ হস্পিটেলতকৈ মানে চৰকাৰী হস্পিটেলৰ ধৰক খৰচ কম কমত পোৱা যায় মেডিচিনত মেডিচেনখিনিও তাৰ পৰা প্ৰায়ে পোৱা যায় সেইটোও এটা কথা আছে কিন্তু সেইকাৰণে বহুত মানুহ তালৈ যায় হ'লেও ধৰক ইয়াৰ মেডিচেনৰ যিটো মানে ধৰক দাম সেই দামটোতকৈ প্ৰাইভেট এখন হস্পিটেলৰ মেডিচেনৰ দামটো বেছি আৰু সোন সোনকালে যেন সেইবিলাকে মেডিচেনটোৱে কাম কৰা নিচিনাই লাগে ধৰক হঠাতে পোৱা যায় সেইখন হস্পিটেলৰ পৰাই সেই হস্পিটেলতে সেইখন দোকানতে ফাৰ্মাচিতে গোটেই বস্তুখিনি পোৱা যায় কাৰণে তেওঁলোকৰ ট্ৰিটমেণ্টটো অকণমান সুবিধা হয় কৰিবলৈ ব্যক্তিগত হস্পিটেলবিলাকত কিন্তু এনেকুৱা হয় এতিয়া চৰকাৰীবিলাকত আমাৰ ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে এতিয়া ধৰক এক্স ৰে ডিপাৰ্টমেণ্টত গ'লে বহুত লাইনত থাকিবলগা হয় ৰিপৰ্টবোৰ ঘপকৈ পোৱা নাযায় আৰু সেই ৰিপৰ্টবোৰ নেদেখুৱাকৈ মেডিচিন ডক্টৰে মেডিচিন দিবলৈও অকণমান অসুবিধা হয় সেইকাৰণে ৰ'বলগা হয় পেচেণ্টটোৱে পৰ্যাপ্ত পৰিমাণে ট্ৰিটমেণ্টটো পোৱাত অসুবিধা হয় কিন্তু এই ব্যক্তিগত যিবিলাক হস্পিটেল সেইবিলাকত যোৱাৰ লগে লগে তেওঁলোকে খৰখেদাকৈ কামখিনি কৰে ৰিপৰ্টবিলাক দিয়ে আৰু লগে লগে চাই পেলাই তেওঁলোকে ট্ৰিটমেণ্টটো কৰিব পাৰে পাৰ্থক্য এনেকুৱা ধৰণে হয় দুইখন হস্পিটেলৰ মাজত ইয়াত সোনকালে ৰোগীজন ভাল হয় মেডিকেলত অকণমান ট্ৰিটমেণ্টটো লেহেমীয়া হোৱা কাৰণে মানে ট্ৰিটমেণ্টটো অকণমান দেৰি হয় গতিকে মানুহে অকণমান অসুবিধা পায় আৰু এনেকুৱা হয় আজিকালি বয়সষ্ঠ মানুহ থিয় হৈ থাকিব নোৱাৰে আৰু বিষ হয় ভৰি বিষ আঁঠুৰ বিষ বুকুৰ বিষ এইবিলাক হয় সেইবিলাক হ'বলৈ যাওঁতে তেওঁলোকে মানে ধৰক সোনকালে য'ত হয় তাত হে কাম কৰিবলৈ বেছি ভাল পায় লাগে পইচাই যাওক এনেকুৱা নিচিনা হয় কিন্তু আৰু এটা কথা এতিয়া দুখীয়া মানুহখিনিয়ে ক'ত কৰিব এতিয়া দুখীয়া মানুহখিনিয়ে কৰিবলৈ যাওঁতেতো মেডিকেলতে কৰিব লাগিব চৰকাৰী হস্পিটেলতে কৰিব লাগিব কিন্তু দুখীয়া মানুহৰ ব্যক্তিগত হস্পিটেলত কৰিবলৈ যাওঁতে অসুবিধা হয় কোন ফালৰ পৰা টকা পইচাটো মেইনলি টকা পইচা টকা পইচা নহ'লেতো ধৰক ট্ৰিটমেণ্টটো ভাল নাপায় ট্ৰিটমেণ্টত তেওঁলোকে ৰৈ থাকিব নোৱাৰে সেইকাৰণে মানে ব্যক্তিগত হস্পিটেলত আহিবলৈ তেওঁলোকৰ অলপ অসুবিধা হয় লাগে জীৱনেই যাওক তথাপি তেওঁলোকে তাত মানে কৰিবলৈ অকণমান টকা পইচাৰ ফালৰ পৰা দিগদাৰ হয় কিন্তু ধনী শ্ৰেণীৰ মানুহে সেইবিলাকলৈ বৰকৈ ভ্ৰূক্ষেপ নকৰে তেওঁলোক সমৰ্থ থাকে সেই সমৰ্থ থকাৰ কাৰণে তেওঁলোকে আহি পেলাই ধৰক ব্যক্তিগত নাৰ্চিং হোমত বা হস্পিটেলত মানে সোমাই যায় আৰু তাতে ট্ৰিটমেণ্টটো কৰি তেওঁলোকে ঘৰলৈ ঘূৰি আহিব পৰা এটা সুবিধা থাকে